হেল্ল' হাজৰিকানী অঁ কি কৰি আছে অঁ আমাৰো ঘৰতো কৈ আছে যাব নেকি অঁ আজিয়েই যাবনে অঁ ওলাব ময়ো যাম মানে ঘৰৰ চবেই যাম কিহঁত যাব অঁ হ'ব আপুনি ফোন এটা কৰি দিব যাওঁতে তাত কি কি আছে বাৰু আপুনি গৈছেনে আগতে অঁ মই কিন্তু যোৱা নাই অঁ মই যোৱা নাই মই অঁ মই যোৱা নাই মই ইয়াত নতুন ন সেইকাৰণে অঁ যাম দিয়ক ফোন কৰিব আপুনি অঁ ভালেই দিয়া দিয়ক এই ভাত বনাই আছিলোঁ আপুনি ভাত পানী খাইয়েই যাওঁ অঁ দুপৰীয়া ভাত পানী খাইয়েই যাওঁ ন আবেলি মানত এই বৰ গৰম দিছে আজি অঁ আৰু গৰম বন্ধওতো ক'তো যোৱাও নাই মই ফুৰিবলৈ ইহঁতক লৈ

অঁ তাকেই লৈ যাব লাগিব বাৰু মই মেখেলা চাদৰেই পিন্ধি যাম দিয়ক আপুনি অঁ পিন অঁ হ'ব যাম যদি চবতেই ফুৰি আহিম ন অঁ হ'ব পদুম পুখুৰীতো যাব পাৰি ওচৰতে আছে নহয় অঁ হ'ব আহোঁতে বজাৰ অকণমান কৰি আহিম হাঁ চক বজাৰত সোমাম অঁ মোৰো কৰিব আছে নহ'লে আপোনালোকে নিজৰ গাড়ীতেই যাব আহোঁতে বস্তু লৈ আহিব লাগিব নহয় আমি ট আমি টমটমতেই গুছি যাম দিয়ক অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে